দেলহী মুম্বাই চেন্নাই বাংগালোৰু কেৰেলা হায়দৰাবাদ অসম অৰুণাচল মেঘালয় ত্ৰিপুৰা মিজোৰাম মাজুলী নতুন চামগুৰি পতিয়ৰী নতুন চামগুৰি তিনিআলি পেৰাবাৰী ৰাওনাপাৰ মেখেলিগাঁও শেনচোৱা বনগাঁও ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া লখিমপুৰ ধেমাজি